অঁ আপুনি বাৰু ঋতু মেছৰ মাকে কৈছেনে অঁ হয় নহ্ এই যোৱা ইউনিট পৰীক্ষাত তেওঁৰ কি কয় পৰীক্ষাৰ নাম্বাৰবিলাক বৰ ভাল পোৱা নাই মানে পঢ়া শুনা ইমান এটা হেৰি নকৰে নেকি বাৰু ঘৰত মানে ইমান মনোযোগটো নিদিয়ে নেকি বাৰু এনে তত্বাৱধান লয়নে পঢ়া শুনাৰ ক্ষেত্ৰত বাৰু ইমান অমনোযোগী মানে নাম্বাৰবিলাক বৰ ইমান হেৰিকৈ পোৱা নাই মানে পাছ কৰা মাৰ্কটোও সুবিধাজনককৈ পোৱা নাই মানে মনোযোগ দিয়াটো মানে দিয়াটো দি থাকে বাৰু খালি মানে কিমানখিনি মনোযোগ দিছে সেইটোতো গম নাপাওঁ এনেকৈতো সবেই হয়ভৰকে দিয়ে বহীও দেখুৱায়হি বাট মানে ঘৰত গৈ সেইখিনি চাই নে নাচায় সেইকাৰণেহে আপোনালৈ মানে ফোনটো কৰিবলগীয়া হ'ল কাৰণ মনোযোগ দিয়াটো অঁ তথাপি বিলাক চেক কৰিবচোন বাৰু এনেকৈ স্কুলত কি কি দিছোঁ সেইখিনি এবাৰ চেক কৰি পিনে তাক হেৰি কৰিব ক'বচোন ভালকৈ দৈনন্দিন মানে ৰিভিজন কৰিবলৈ দিব মানে পঢ়াটো মনোযোগ দিয়া নিচিনাই লাগে তাৰপিছতহে পৰীক্ষাত নম্বৰবোৰহে তেনেকৈ মানে খুব পৰ্যাপ্ত পৰিমাণে মানে পোৱা নিচিনা নালাগে ভালকৈ নাপায় মানে বাকীবিলাকেও হেৰি কৰে বাট তেনেকুৱা ন নিচিনা নহয় মানে আপুনি ভালকৈ চাবচোন যিখিনি স্কুলত মানে হোমৱৰ্ক হিচাপে দিয়া হয় সেইখিনি ঘৰত গৈ ভালকৈ আপুনি ভালকৈ চাব মেলিব আৰু স্কুলত এতিয়া গাৰ্জেন মিটিং দিয়া কথা আছে আঠ তাৰিখে পুৱা দছ বজাত আপুনি সুবিধাজনক মানে হৈ পিনে আহিব আৰু সোনকালে দছটা বজাত গাৰ্জেন মিটিং আছে ছোৱালীজনী মানে প্ৰত্যেকজন গাৰ্জেনে আহিব লাগিব পঢ়াৰ ওপৰতে তেনেকুৱা নম্বৰৰ ওপৰত ঠিক আছে আপুনি আহিব পাৰিব নহয় অঁ অঁ ঠিক আছে